মোৰ মোৰ পৰিয়ালৰ হেৰি যৌথ পৰিয়াল মানে বিশেষকৈ যৌথ পৰিয়াল নহয় আমি পৰিয়ালৰ চাৰিজনে মাত্ৰ তাৰপিছত চাৰিজনৰ ভিতৰত ল'ৰা দুজন আৰু আমি দুটা আমাৰ পৰিয়ালৰ লগত সম্পূৰ্ণ বন্ধু বৰ্গ ধৰ মিলা প্ৰীতি আছে ধৰ হেৰিত বাহিৰা পৰিয়ালৰ লগতো ধৰ বন্ধু বৰ্গৰ লগত মিলাপ্ৰীতি ধৰ ইজনে সিজনৰ লগত অহা যোৱা কৰা চলা ফুৰা ধৰ সেনেকুৱা খানা খোৱাৰ পৰা আদি কৰি বহুতো অ'ত ত'ত যোৱা যোৱা লৈকে আমি গোটেই হেৰি পিছে বন্ধু হিচাপেই থাকোঁ কাষৰ মানুহৰ লগতো ধৰ মিলাপ্ৰীতি সেইটো আছে গোটেই ধৰ কাৰো পৰা ক'তো অসুবিধা নাই যিহেতু পৰিয়ালৰ আমাৰ পৰিয়ালৰ ধৰ বিশেষ অসুবিধা হ'লে ধৰ কাৰোবাৰ বেমাৰ আজাৰ হ'লে ধৰ চোৱা চিতা কৰা যায় ডাক্টৰ মাতি ধৰ ঔষধ পাতি দিয়াৰ পৰা গোটেই হেৰিকে শেষ শেষলৈকে তাৰপিছত ইজনে সিজনৰ লগত মিলাপ্ৰীতিটো হেৰি হয় থকা যায় কাজিয়া পেচাল বৰ্তমান নাই ক'ৰবাত গ'লে এই কাৰো বান্ধৱী বা বন্ধু বান্ধৱী লগতে যোৱা যায় ধৰ গাড়ী ঘূৰাৰ পৰা আদি কৰি গোটেই চাইকেল চলাই য'লৈকে যোৱা যায় ত'লৈকে ধৰ আমি প্ৰায় লগে ভাগে যাওঁ একেলগে ইজনে সিজনৰ লগত এৰা এৰি নাই আৰু বন্ধু বান্ধৱীৰ লগত

কাৰোবাৰ পৰা ইটো বস্তু সিঘৰলৈ নিয়া যায় ধৰ আনা নিয়া সেইটোও থাকে কাষৰ পৰিয়ালৰ লগত মিলাপ্ৰীতিৰে বস্তু আনোতে হয়তো দুদিন পলমো হ'ব পাৰে আকৌ দিয়া যায় তথাপিটো কা কাজিয়াৰ সৃষ্টি নহয় আৰু আমাৰ যদি পৰিয়ালৰ কাৰোবাৰ অসুখ হয় তেতিয়া চাইকেল বা চাইকেলেৰে নিয়া যায় গাড়ী ঘূৰাৰ ধৰ অসুবিধা গাড়ী ঘূৰা ইয়াতে নাইয়ে বিশেষকে ওচৰতে এখন স্বাস্থ্যকেন্দ্ৰ আছে তাতে লৈ যোৱা যায় আন্ধেৰীঘাট স্বাস্থ্যকেন্দ্ৰ তাৰপৰা ঔষধ পাতি আনি দেখোৱা খুওৱা যায় আৰু